হেল্ল' দাদা এই মোক চিনিপোৱা নাই আপুনি চাৰি নং গেদাপুৰীৰপৰা ফোন কৰি আছো যে আমি যে ভাওনা পাতিছো যে হয় হয় হয় ভালে আছে ন হয় আমাৰ ভাওনালৈ আৰু বেছি পৰ নাই নহয় আৰু চাৰিদিন মানহে আছে হয় আপোনাৰ এই ড্ৰেছৰ হয় হয় সেইখনেই সেইখনেই হয় এতিয়া কথাটো হ'ল আমাৰটো ভাওনা পালেহিয়ে গতিকে আপোনাৰপৰা গোটেই হেৰিখিনি পোচাকখিনি আমি লম বুলি ভাবিছোঁ হয় গতিকে আপুনি আৰু সেইভাগত অকণমান দাম দৰবিলাক কম কৰি পেলাই আপুনি ৰাইজৰ সাহৰ্যাৰ্থে মানে অকণমান কিবা এটা আগবঢ়াব আৰু লগতে আপুনি দাম দৰটো কিবা এটা কমাই পেলাই আমাৰ হাঁ হয় হয় হয় হয় গতিকে আপোনাৰ ওচৰলৈ গৈছিলো সিদিনাখন বৌতিয়ে ক'লে আপুনি নাই হেনো কিবা চহৰৰ কামত গ'ল অঁ গতিকে আপুনিও আপোনাৰ ফালৰপৰা মাচুল হিচাপে দান দক্ষিণা কিবা এটা বৰঙনি আগবঢ়াব অঁ হয় হয় গতিকে আপোনাৰপৰাই গোটেই সাজ পোচাকখিনি গোটেই ভাৱৰীয়াখিনি লম বুলি দিহা পৰামৰ্শ এটা হৈছে আৰু আমাৰ কমিটিৰফালে বুজিছে হয় গতিকে আমাৰ হেৰিখিনিক শিল্পীসকলক আপোনাৰ ওচৰলৈকে কাইলৈ পঠাই দিম নে কি কয় হয় হয় সেইটোৱে কি চেটিছফেকশ্বন নে কি ক'লে হয় সেইটোৱে সেইটোৱে গতিকে তেওঁলোকক আপুনি আজৰি পৰতে আপোনাৰ পঠাই দিম হয় হয় হয় গতিকে ভাওনা হয় ভাওনাখন একেবাৰে সুন্দৰকৈ আয়োজন কৰি সুন্দৰকৈ হৈ যোৱাটোৱেই ঈশ্বৰৰ ওচৰত কামনা কৰিছো আৰু নহয় জানো ঠিক আছে তেন্তে অঁ ৰাখিছোহে আৰু ন ঔ হৰি ঔ ৰাম